ন জুলাই দুহেজাৰ ন সোতৰ নৱেম্বৰ দুহেজাৰ দহ পোন্ধৰ মে' দুহেজাৰ তিনি তিনি জুন দুহেজাৰ তেইছ ঊনৈছ মে' দুহেজাৰ ষোল্ল